খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সু স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি অৰিহণা যোগায় যেনেকৈ মানে আমি এটা মানুহবোৰ আজিকালি নিৰ্দিষ্ট নিৰ্দিষ্ট নিজৰ কামত ব্যস্ত হৈ যোৱা হৈছে তেনেকুৱা সময়ত যদি আমি মানুহজনে কিবা এটা দিনটো আমি কামৰ ব্যস্ততাত থাকিলোঁ গধূলি যেতিয়া আমি ফ্ৰী টাইম অলপ পালোঁ সেইটো টাইমত আমি বেডমিণ্টনেই হওক বা ক্ৰিকেটেই হওক নাইবা কিবা এটা সৰু খেলেই হওক আমি যদি খেলি দিওঁ নিজৰ মনটো আৰু শৰীৰটো মানে কণ্টলত থাকে নাইবা ভাল হৈ থাকে তেনেকৈ চাবলৈ গ'লে সৰু ল'ৰা ছোৱালীবোৰকো আমি সৰুৰে পৰাই খেল ধেমালি তাৰপিছত মানসিক মানে পৰীক্ষা কিছুমান এনেকৈ কৰিব চেষ্টা কৰিলে সিহঁতৰ মনবোৰো মানে ভালে থাকে সেইটো কাৰণে খেল শাৰীৰিক আৰু মানসিক সু স্বাস্থ্যৰ ক্ষেত্ৰত বহুত অৰিহণা যোগায় আমাক তেনেকে ডক্টৰ কিছুমানেও কয় খেলিব লাগে নাইবা ফিজি আজিকালি ফিজিকেল ইনষ্ট্ৰাক্টৰবিলাক পায় খেল খেল খেল খেলিবৰ কাৰণে সিহঁতে আমাক শিকাই দিয়ে কেনেকৈ খেল খেলিব লাগে কি কৰিব লাগে আৰু আমি নিজেও কিছুমান সৰুৰ পৰাই খেল কিছুমান দেখি আহিছোঁ আগৰ টাইমত খেলটো বহুত ভাল আছিল এতিয়া মানে আমাৰ দিনত এনেকুৱা হৈ গ'ল নাইবা আমাৰ পিছৰ জেনেৰেচনটো এনেকুৱা হ'বলৈ ধৰিছে মোবাইলতেই ইহঁতে অলপ ব্যস্ত থাকে লেপটপত খেম খেলা আচলতে লেপটপত গেম খেলিলে এইটো শাৰীৰিক আৰু মানসিক একো আমাৰ নহয় ত' আমি খেলিব চালে আমি মানে ফিজিকেলি খেলিব লাগে খেলটো তেতিয়া আমাৰ শাৰীৰিক আৰু মানসিকভাৱে আমাৰ দুয়োটা বস্তুৱে আমাৰ কণ্টলত থাকে শৰীৰটো ঠিকে থাকিলে আমাৰ মনটো ভালে থাকিব ন আৰু শৰীৰ ঠিকে থাকিবৰ কাৰণে আমি সদায় খেল ধেমালি খেলাতো উচিত সদায় খেলিব লাগে ফ্ৰী টাইম পাই নিজৰ কাম বাদ দি খেলিব কোৱা নাই সেইটো বহুত অৰিহণা যোগায় আচলতে আমাক খেলায়ে আমাক আমি খেল খেলিব লাগে খেল মানুহৰ শাৰীৰিক আৰু মানসিকত বহুত বেছি অৰিহণা যোগায়